হয় আপোনালোকৰ তাত মই ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ হেৰি এতিয়া কি কি জেগা আছে বাৰু তৎক্ষণাৎ মই দুদিনমানৰ কাৰণে এক্টিভেট তাত আপোনাৰ মৌচুমটো কেনেকুৱা এতিয়া জলবায়ুটো মৌচুমটো এতিয়া আপোনাৰ

অঁ অঁ অঁ বানপানী চানপানী আকৌ হৈছে নেকি

অঁ নহয় মোৰ ফেমিলি লৈয়েই যাব লাগিব কিন্তু যদি প্ৰভাৱ বানপানীৰ বেছি বা জলবায়ুটো মৌচুমটো অকণমান খেলিমেলি তেতিয়া মই অকণমান দেৰিকেই গ'লো হয় মানে

হয় হয়

মই আপোনাৰ দুই এদিনতে যাম বুলি ভাবিছিলোঁ এতিয়া তাকে বোলো মই প্ৰথম যিহেতু সৰু ল'ৰা ছোৱালী আছে জলবায়ুটো কথাটো প্ৰথম মেইন মৌচুমটো যদি খেলিমেলি থাকে তেতিয়া কষ্ট হ'ব ন যে অঁ অঁ ঠিক আছে তেতিয়াহ'লে মই আপোনাক অঁ অঁ ঠিক আছে মই জনাম অঁ